মই এটা ক'ল চেণ্টাৰত কাম কৰিছিলোঁ য'ত মই এজন ছুপাৰভাইজাৰৰ আণ্ডাৰত নিযুক্তি দিয়া হৈছিল বা কাম কৰিবলৈ বা তেখেতক পৰীক্ষণ কৰিবলৈ বা আমাৰ কামসমূহ চাবলৈ আমাৰ ওপৰত দিয়া হৈছিল ছুপাৰভাইজাৰজনক তেখেতৰ লগত মানে কামৰ সময়ত মিলা মিছা কৰা সময়ত মানে যথেষ্ট সমস্যাৰ সন্মূখীন হৈছিলোঁ বিশেষকৈ মানে তেখেতে কাম কৰি থকাৰ সময়ত মানে আমাৰ ট্ৰেইনিঙত যিখিনি বস্তু আমাক শিকাইছিল সেইখিনি বস্তু মই ইমপ্লিমেণ্ট কৰিব যাওঁতে তেখেতে ক'লে এনেকুৱা নকবি বা ক'ল চেণ্টাৰ আমি সকলোৱে জানো মানে মই বিশেষকৈ ক্ৰেডিট কাৰ্ড ক্ৰেডিট কাৰ্ড চেলচত আছিলোঁ য'ত মানে মানুহক মানে প্ৰলোভন দিয়া হয় যে আপুনি ইমানখিনি লিমিট পাব বা যিটো মানে মই কৰাৰ পৰা সদায় দূৰত আছিলোঁ কিন্তু আমাৰ যিজন চুপাৰভাইজাৰ আছিল তেখেতে সেই বস্তুটো ভাল নাপাইছিল বা তেখেতে চাপৰ্ট নকৰিছিল তেখেতৰ মতে হ'ল আমি মানুহক সেই বস্তুটোৰ প্ৰতি প্ৰলোভন দিব লাগে যাতে কোম্পেনীৰ প্ৰ'ফিত হয় যিটো মই চাপৰ্ট কৰা নাছিলোঁ বা মোৰ সতীৰ্থসকল যিসকল আছিল কোনেও কথাটো ভাল নাপাইছিল আৰু অফিচটো ইনে এক্সেক টাইম আছিল আমাৰ নাইন টু ফাইভ কিন্তু মানে তেখেত আৰু আমাৰ ডেইলি এচিভেবল টাৰ্গেত আছিল টেন ক্ৰেডিট কাৰ্ড যিটো আমাৰ মানে ইজিলি এচিভ হৈ গৈছিল তাৰপিছতো মানে তেখেতে তেওঁৰ নিজৰ ব্যক্তিগত লাভৰ বাবে আমাক এক্সট্ৰা টাইমৰ বাবে ৰাখি থৈ দিছিল মানি লওক ধৰি লওক পাঁচটাত অফিচ শেষ হ'ব লগা আছিল আমাক ছেভেন থাৰ্টি তু এইট তেনেকুৱা টাইপত মানে আমাক দৈনন্দিন কাম কৰিব লগা হৈছিল আমি যিহেতু আমি নতুনকৈ তাতে জইন কৰিছিলোঁ আমাৰ হাতত বেলেগ অন্য উপায় নাছিলে এনেকৈ এমাহ যোৱাৰ পিছত সকলোৰেতো এটা সকলোৰে অতিষ্ঠ হ'ল তাৰপিছত ওপৰ ইয়াৰে সমাধানৰ বাবে যোনজন মেনেজাৰ আছিল তেখেতক অমি কমপ্লেইন কৰিলোঁ কমপ্লেইন কৰোঁতে সমাধান হ'ল সমাধান স্বৰূপে তেখেতক এখন ন'টিচ দিছিল যে এম্প্লই বিলাকক বা যিবিলাক তেওঁলোকৰ অফিচিয়েলচ আছিল তেওঁলোকক যেন এনেকুৱা কেতিয়াও নিৰ্দেশনা নিদিয়ে যেন ফ্ৰড য'ত ফ্ৰদ্যুলেণ্ড জড়িত হৈ থাকে বা মানুহক মিছা প্ৰৱঞ্চনা কৰা তেনেকুৱা ধৰণৰ যাতে থ্ৰেট নিদিয়ে বা তেনেকুৱা ধৰণৰ নকৰে আগলৈ যাতে ব্যৱহাৰটো ভাল ৰাখে এম্প্লইৰ প্ৰতি তেওঁৰ লগত থকা চাবঅৰ্ডিনেট সকলৰ প্ৰতি তেনেকৈ মানে কেচটো সমাধান হ'ল